বিশেষকৈ ভাৰতত বাইকিঙৰ ক্ষেত্ৰত মানে লাডাখলৈ বাইক চলাই যোৱাটো এটা বিৰাট ডাঙৰ ট্ৰেণ্ড আ সেইটোৰ সমান ট্ৰেণ্ড বোধহয় বেলেগ নাইয়েই লাডাখলৈ যোৱাটো আৰু কিছুমান ঠাই আছে নেপালৰ য'লৈকে মানে বাইক চলাই যোৱাটো খুব অত্যুৎসাহী লোকসকলৰ কাৰণে মানে বিৰাট এটা ডাঙৰ স্পৰ্টছ গতিকে এইটো ক্ষেত্ৰত মোৰো এবাৰ যাব মন আছে লাডাখলৈ বাইক চলাই যাবলৈ আৰু যদি ভগৱানে কৰে তেতিয়া হ'লে যাম চাগে কেতিয়াবালৈ সেইটোৱেই